যোৱা একবছৰত হোৱা এটা স্মৰণীয় ঘটনা বুলি ক'বলৈ হ'লে মোৰ মনত এটাই আহে যোনটো আছিল এটা কলেজ ট্ৰিপ কেনেকৈ স্মৰণীয় হ'ল সেইটোৰ বিষয়ে যদি মই ক'বলৈ যাওঁ মই ইয়াৰ আগৰ বছৰতে মই নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগত এডমিশ্বন লৈছিলোঁ মেজৰ হিচাপে লৈ আৰু তাৰ মাজৰে সেই বিভাগৰ মাজৰে এটা কাহিনী যোনটো মোৰ জীৱনৰ এটা স্মৰণীয় ঘটনা এবছৰ ভিতৰত সেইটো হৈছে এটা কলেজ ট্ৰিপ মানুহে যেতিয়া প্ৰথমবাৰৰ বাবে কিবা এটা কাম কৰে ন সেইটোৰ কাৰণে যোনটো এক্সাইটমেণ্ট থাকে সেইটো মানে এটা বেলেগেই লেভেলৰ হয় যোনটো মানে বেলেগ একোয়েই বিট কৰিব নোৱাৰে আৰু সেইটোৱেই হৈছিল মোৰ লগত কাৰণ মই একদম ফাৰ্ষ্ট টাইমৰ কাৰণে মই ক'ৰবাত কলেজ ট্ৰিপত গৈছিলোঁ ইয়াৰ আগতেও স্কুলৰ পৰাও বহুতো স্কুল ট্ৰিপ হৈছিল বাত্ মই তাত যোৱা নাছিলোঁ কাৰণ মই পাৰ্মিশ্যন পোৱা নাছিলোঁ ঘৰৰ পৰা গতিকে সেইটো মোৰ একদম ফাৰ্ষ্ট কলেজ ট্ৰিপ অছিল আৰু সেইটো কাৰণেও বহুত এক্সাইটেড আছিলোঁ কাৰণ আগতে মই যি কাৰণ এইটো এনেকুৱা একো এক্সপিৰিয়েঞ্চ কৰি পোৱা নাই নতুন ফ্ৰেণ্ডজৰ লগত কলেজ যোৱাৰ দুই তিনিমাহ পিছতেই এনেকুৱা মানে এনেকুৱা এটা ট্ৰিপ ওলাই গ'ল আৰু ট্ৰিপটো আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আমাৰ নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ পৰা গতিকে সেইটো মোৰ একদম স্মৰণীয় ঘটনা

যেতিয়া আমি ট্ৰিপটোত গৈছিলোঁ অলপমান নাৰ্ভাছোঁ হৈ আছিলোঁ বহুত এক্সচাইটেডো আছিলোঁ প্লাছ অলপমান নাৰ্ভাছ হৈ আছিলোঁ কাৰণ একদম প্ৰথম প্ৰথম ন আৰু মইও নাজানোঁ কেনেকে মানুহৰ লগত ডীল কৰিব লাগে ইমান ভালকে কাৰণ মই ক'তো তেনেকে মাঁহত নহ'লে মই ক'তো তেনেকৈ অকলে গৈ পোৱাই নাই গতিকে মোৰ অলপমান ভয়ো লাগি আছিল যে কি হ'ব কি নহ'ব ৰাস্তাত যদি কিবা প্ৰব্লেম হয় কেনেকে মই বাচিম বা মানে আৰু এটা মোৰ মেইন প্ৰবলেম সমস্যা হৈছে যে মই যেতিয়া যাওঁ মানে মোৰ অলপমান লং ট্ৰেভেলিং কৰিলে অকণমান বমি ভাৱ হয় গতিকে সেইটো এটা ভয় লাগি আছিল যে কেনেবাকে যদি মোৰ বমি হয় লগৰবোৰে যদি মোক হাঁহে বা লগৰবোৰে কি বা ভাবিব তেনেকুৱা এটা মাইণ্ডত আছিল সকলোবিলাক সুখ দু মানে চিন্তা ভাৱনা লৈ পেলাই বাছত উঠিলোঁ উঠিও মই মানে পূৰা একদম বহুত ভয় লাগি আছে বহুত নাৰ্ভাছ হৈ আছোঁ ষ্টাৰ্ট হ'ল গাড়ী আধা ঘণ্টা মানলৈকে মোৰ একদম মাতবোল নাই কাৰো লগত মই অকলে বহি আছোঁ বাকী সকলোৱে এঞ্জয় কৰি আছে মই খালি ভাবি আছোঁ যে কি হ'ব এতিয়া কি হ'ব এতিয়া বমিৰ টেবলেট এটাও খাই দিলোঁ তাৰপিছতো চিন্তা লাগি আছে মানে কেনেকৈ যাম অলপ অলপ ঘৰলৈ মনত পৰিছে তাৰপিছত আধা ঘণ্টাৰ পিছত মোৰ লগৰকেইজনীয়ে মই নাচি বহুত ভাল পাওঁ বিয়া হওঁক বা এনেকে কিবা খানা চানা হ'লেও মই মানে নাচি খুব ভাল পাওঁ সেইটো দিনেই চাগে এনেকুৱা আছিলে য'ত গান বাজি আছে হাই ভলিউমত সকলোৱে ফূৰ্তি কৰি আছে নাচিছে গাইছে কিন্তু মই অকলে বহি আছোঁ এইটো মানে চিটুয়েশ্যনটো মই কেতিয়াও মানে ভবা নাছিলোঁ যে এইটো কৰিব মই বিচৰাও নাছিলোঁ কিন্তু মানে মই এতিয়া উঠি গৈ পেলাই নাচিবও নোৱাৰোঁ তেতিয়া মোৰ লগৰকেইজনীয়ে জোৰ কৰাত মই উঠিলোঁ আৰু অলপমান যেতিয়া ফূৰ্তি কৰিলোঁ তাৰপিছৰ পৰা ভয় বহুতখিনি কমি গ'ল বাছ বাছখন গৈ কাজিৰঙা পালেগৈ কেনেকৈ পালেগৈ মানে গমেই নাপালোঁ সময়খিনি ইমান পিটিককে গ'ল যোৱা যেন লাগিলে আৰু একো মোৰ বমি ভাৱ নাহিলে তাৰ পিছত একো নাৰ্ভাচনেছ নাছিল আৰু তেনেকেই কাজিৰঙা পালোঁ কাজিৰঙাত গৈ পেলাই আমি ব্ৰেকফাষ্ট কৰিলোঁ তাৰ পিছত আমি মেইন যোনটো জাগা অৰ্কিড অৰ্কিড পাৰ্ক যোনখন তাত গ'লোঁ অৰ্কিড পাৰ্কৰ বাহিৰত বহুতো দোকান আছিল মোৰ তাৰপৰা এটা মানে এনেকুৱা বাকুল হেট বুলি কয় যোনটো ন তেনেকুৱা এটা কিনিবৰ খুব মন গৈছিল কিন্তু মই কিনিব নোৱাৰিলোঁ কাৰণ বহুত দাম কৈছিল তাত লাইক মই সেইটো এফৰ্ড কৰিব মই ইমান টকা লৈ যোৱা নাছিলোঁ যিহেতু গতিকে সেইটো কিনা নহ'ল আৰু সেইটো যে নিকিনিলোঁ তাৰ পিছতে মোৰ মনটো মানে অকণমান বেয়া লাগিলে কাৰণ মই ভাবিলোঁ যে এতিয়া যদি পাপাহঁত মোৰ লগত আহিলে হয় মোক তেতিয়া এটা কিনি দিলে হয় সেইটো কথা ভাবিয়েই মোৰ মনটো অকণমান বেয়া মৰি গ'ল তাৰপিছত গ'লোঁ অৰ্কিড উদ্যানত সকলোখিনি চালোঁ কিন্তু তথাপি মানে মনটো অকণমান বেয়া লাগি আছে তাৰপিছত আৰু এটা মিউজিয়াম আছিল তাত মানে অসমৰ পুৰণা পুৰণা কিবা কিবি সামগ্ৰী তাত ৰখা হৈছে আৰু সেইবিলাক আমি সকলোৱে চালোঁ সকলোৱে ফুৰ্তি কৰিছে মোৰ বাহিৰে মানে মোৰ মন মানে আছোঁ সেই জাগাখিনিত আছোঁ যদিও মোৰ মনটো তাত নাছিল তাৰ পিছত তাৰপিছত মই যেতিয়া সেই মিউজিয়ামটোৰ পৰা ওলাই আহিলোঁ তাৰপাছত লগৰখিনিয়ে ফটো উঠিবলৈ লাগিলে কিন্তু মই ফটো উঠিব পৰা নাই মানে মোৰ ভয় লাগি আছে তাৰপিছত মায়ে কল কৰিলে মায়ে কল কৰাৰ লগে লগে মানে কি হ'ল মোৰ আৰু বেছিকে বেয়া লাগি আহিলে মোৰ মাহঁতলৈ মনত পৰিলে আৰু মই তাতে কান্দি দিলোঁ ফ'নটো লাইক ফ'নটো কাটি পেলাই মই কান্দা ষ্টাৰ্ট কৰি দিলোঁ আৰু মোৰ লগৰ যোনখিনি লগৰ দুজনী আছিল প্ৰস্তুতি আৰু বৰ্ষা তাহাঁতকেইজনী মানে লাইক আৰে কি হৈ গ'ল মানে কি হৈছে মোক সুধি আছে সুধি আছে মই একো ক'বও পৰা নাই মোৰ মানে লাজোঁ লাগিছে কি কওঁ কি নকওঁ তাৰপিছত নাই একে শেষত ক'লোঁ আৰু মোৰ ঘৰলৈ যাওঁগৈ মোৰ মনত পৰিছে লাইক এ চাইল্ড আৰু সিহঁতে হাঁহিছেও মোক বুজাইছেও বাকীকেইজনীও আহিল আৰু কেইজনীমান তাহাঁতে পূৰা মুখ চুখ ধুৱাই দিলে মই বহুত সময়লৈ মানে কান্দা বন্ধই নহ'ল প্ৰায় আধা ঘণ্টা মান পিছত কন্দা বন্ধ হ'ল তাহাঁতে মোক এখন পাৰ্কলৈ লৈ গৈছে পাৰ্কখনত গৈ পেলাই মই যেতিয়া অলপমান খেলি ধূলি তাহাঁতৰ লগত দিলোঁ তাৰপিছত মোৰ মনটো ভাল হৈছে গতিকে সেই চিটুয়েশ্যনটো মোৰ সদায় মনত থাকিব কাৰণ ফাৰ্ষ্ট টাইম আছিল ন মাহঁতৰ অবিহনে যোৱা সেইকাৰণে চাগে মই কান্দি দিলোঁ কিন্তু এতিয়াও মোক সবেই জোকাই থাকে পেনেৰি পেনেৰি বুলি ফুৰিব গৈয়ো কান্দে ইমান কম সময়ৰ কাৰণে গৈ পেলাইও তেনেকে তেনেকে এতিয়াও মোক জোকাই থাকে আৰু মোৰ ভালো লাগে লাজো লাগে আৰু তাৰপিছত আমি তাত তেনেকেই খালোঁ এগালমান বস্তু দিছিল লাইক এখন ইমান ডাঙৰ থালী পঁচিশটা মান আইটেমছ আছিল আৰু তাৰ সৈতে ভাত মইটো সব বস্তু নাখাওঁ তথাপিও যোনখিনি ভাল পাওঁ সেইখিনি খালোঁ ভাল লাগিলে তাৰপিছত গঁড় তাৰপিছত মেইন জাগাখিনি দুপৰীয়া সময়তো তেনেকেই কটাই পেলাই আমি আহিলোঁ মেইন যোনখন কাজিৰঙাত ট'ৰ কৰিবলৈ জিপ ছাফাৰী আৰু তাত অহাৰ পিছত মানে মেইন ষ্ট্ৰাগলছ আমাৰ ষ্টাৰ্ট হ'ল মেইন শাস্তিটো কাৰণ আমি জীপ ছাফাৰীৰ কাৰণে ষ্টাৰ্ট কৰিলোঁ বাত যেতিয়াই আমি কাজিৰঙাৰ ভিতৰত মেইন ভিতৰত সোমালোঁ ইমানেই ধূলি যে মানে ক'ব নোৱাৰোঁ একো কোনেও কাৰো মুখ দেখা নাই আমি ছটা গৈছিলোঁ এখন জীম জীম জীপত মই মোৰ লগৰ দুজনী আৰু লগৰ তিনিটা গোটেই ধূলিৰে ভৰ্তি মানে এটা এটা মুখ চাব নোৱাৰি আমি আন আনফৰ্চুনেটলি মাক্সো নিয়া নাছিলোঁ আৰু মানে চুলি মুখ কাপোৰ সববিলাকত ধূলি ধূলি বগা বগা হৈ গৈছিলে আৰু আমি জন্তুটো ইমান নেদেখিলোৱেই গঁড় দুটা তিনিটামান দেখিছোঁ বাকী আমি বাঘ দেখিম বুলি ভাবি আছিলোঁ কিন্তু নেদেখিলোঁ কিন্তু ধূলি বহুত বেছিকে দেখিলোঁ সবতকৈ বেছি চাগে আমি ধূলিয়েই দেখিলোঁ গতিকে তাৰপৰা আহি পেলাই যেতিয়া আমাক এক্সপেৰিয়েঞ্চ সুধিছিল মেমে মেম যোৱা নাছিল যিহেতু মেমক ক'লোঁ কি মেম জন্তু নেদেখিলোঁ ধূলিহে দেখিলোঁ চ' একতো একো নিগেটিভ মই পইণ্ট আনিব যোৱা নাই কাজিৰঙাত মানে সেইটো টাইমত আমি যোনটো টাইমত গৈছিলোঁ সেইটো টাইমত অলপমান ধূলি হয় কাৰণ বৰষুণ নাথাকে ন গতিকে ধূলিৰ পৰিমাণটো অলপমান বেছি হয় চ' মই ভাবোঁ যে কাজিৰঙাত যদি জীপ ছাফাৰী কৰিবলগীয়া হয় গতিকে তেতিয়া মানে এনেকুৱা টাইমত লৈ তেতিয়া অলপমান বৰষুণ চৰষুণ গৈ থাকে তেনেকুৱা টাইমত গ'লে বেছি ভাল হ'ব বুলি মই ভাবোঁ আৰু মানে আমাৰ এটা কি হ'ল এগালমান জীপ আমি একেলগে উঠি গ'লোঁ ন গোটেইখিনি ষ্টুডেণ্টক লৈ গতিকে ইখন জীপৰ পৰা ধূলিটো সিখন জীপলৈ তেনেকে ট্ৰান্সফাৰ হ'ল আৰু সেইকাৰণে অলপমান বেছি ধূলি চাগে আমি খালোঁ আৰু তাৰপিছত আমাৰ জীপ ছাফাৰীটো কম্প্লিট হোৱাৰ পিছতে আমি ফটো চটো উঠিলোঁ গোটেইখিনি এনেকে গ্ৰুপ ফটো আৰু ঘৰ গুচি আহিলোঁ পাপা এঘণ্টা আগতেই গৈ পেলাই নগাঁৱত ৰৈ আছিল আৰু পাপাৰ লগতে নগাঁৱত নামি মই ঘৰ পালোঁহি আৰু সেইটো আছিল মোৰ সবতচে এটা এই বছৰত হৈ যোৱা এটা স্মৰণীয় ঘটনা আৰু সেইটো মই চাগে লাইফত কেতিয়াও পাহৰিব নোৱাৰিম পিছতো চাগে মই ক'ম কাৰোবাক লগ পালে গতিকে সেইটোৱেই আছিল মোৰ জীৱনৰ যোৱা এক বছৰত হোৱা এক স্মৰণীয় ঘটনা বা অভিজ্ঞতা